অঁ কোৱাচোন অঁ হয় হয় হয় পাইছোঁ পাইছোঁ

অঁ ফ্ৰী আছোঁ বাৰু কোৱাচোন মই লাইব্ৰেৰীতে আছোঁ

হ'ব তুমি আহিবা মানে কিতাপ আছে বিষ্ণুপ্ৰসাদৰ আছে জ্যোতিপ্ৰসাদৰ আছে তুমি অলপ চাব লাগিব আৰু যদি বিশেষ হেৰি অঁ মানে অঁ দৰকাৰ হয় আমি কম্পিউটাৰটো তোমাক চাই দিব পাৰিম তাৰ উপৰিও এনেকুৱা হয় হয় হয় কম্পিউটাৰটো আমি চাই দিম বিশেষকৈ আৰু কিছুমান তোমাৰ নিয়া থাকে কিছুমানে নি থয় তুমি আহিবাচোন আমাৰ ইয়াত সুবিধা আছে কিন্তু এইখিনি আৰু বহু কিতাপ আছেও উপলব্ধ হয় হ'ব মানে তুমি আহিবা হয় হয় অঁ তুমি পাৰিবা যেতিয়া আহা তুমি পাৰিবা কিন্তু তুমি মানডে নাহিবা সোমবাৰে তোমাৰ লাইব্ৰেৰী বন্ধ থাকে তাৰপিছত শনিবাৰেও তেনেকৈ দুটা শনিবাৰত বন্ধ থাকে ফৰ্থ চেটাৰডে ছেকেণ্ড চেটাৰডে এনেকৈ তাৰপিছত তুমি ৰাতিপুৱা তোমাৰ এঘাৰটা বজাৰপৰা ছটামান বজালৈকে সন্ধিয়া আবেলি ছটামান বজালৈকে তোমাৰ থাকিবই মানে খোলা থাকে লাইব্ৰেৰী তুমি আহি চাব পাৰিবা কিতাপ চাব পাৰিবা অঁ পাবা পাবা মই থাকোঁ মই আছোঁৱেই এতিয়াও আছোঁ হয়

হয়

ঠিক আছে নিশ্চয় মই তোমাক সহায় কৰিম এইখিনিত তুমি আহিবা যেতিয়া সুবিধা পোৱা মোক খালি আগতীয়াকৈ ফোন এটা কৰি ল'বা হয়

আছোঁ আছোঁ ঠিক আছে নিশ্চয়

জনাম জনাম হয় ঠিক আছে ঠিক আছে আহিবা হ'ব